হয় বৰ্তমান সময়ত অতি মাত্ৰা স্কীনৰ টাইমৰ কাৰণে শিশুসকলে খেলবোৰ নেখেলা হৈছে বুলি মই সম্পূৰ্ণভাৱে ভাবোঁ আৰু এইটো একেবাৰে শুদ্ধ বৰ্তমান সময়ত শিশুসকলক বেছিকৈ খেলা ধূলাৰ প্ৰতি উৎসাহিত কৰিবলৈ হ'লে আমি সকলে যি ডাঙৰসকলেও সৰু স্কুলৰপৰা অহাৰ পিছতে আমি ডাঙৰসকলে নিজেও খেলা ধূলা কৰি দেখুৱাব লাগিব বা লগত লৈ যাব লাগিব আৰু আহি সকলোৱে ইজনে সিজনে গোট খাই সমনীয়াৰ লগত লগ লাগি খেলা ধূলাৰ প্ৰতি আমি নিজেও ডাঙৰসকলে নিজেও খেলি আৰু শিশুসকলকো লগতে নি কিছুমান উৎসাহিত কৰিব লাগিব আৰু নিজেও খেল খেলি দেখুৱাব লাগিব স্কীন টাইমৰ সময়বিলাকৰ কাৰণে আৰু খেলা ধূলাৰ প্ৰতি সকলো মাক দেউতাক বা ডাঙৰসকলে তেখেতসকলক উলিয়াই নি লগত সকলোয়ে খেলা ধূলা কৰিব লাগে আৰু এটা কম্পিটিশ্যনভাৱসূচক তাৰমানে সিহঁতৰ মাজত অনুষ্ঠানবিলাক পাতিব লাগে খেলবিলাক পাতিব লাগে এটা যিকোনো ধৰণৰ সিহঁতে খেলিব পৰা ফুটবলৰপৰা ধৰি কাবাডীৰপৰা ধৰি যেনেকৈ এই খেলবোৰ আছে সকলোবিলাক খেলৰ প্ৰতি আগ্ৰহী কৰিবলৈ সিহঁতক ডাঙৰসকলে লগতে খেলাব লাগে আৰু অনান্য অইন খেলবিলাকো সিহঁতক দেখুৱাব লাগে যাতে সিহঁতেও উৎসাহী হয় সেইদৰে খেলবোৰ আৰম্ভ কৰে